দৰ্শকৰ সন্মুখত গীত পৰিৱেশন কৰোঁতে মোৰ ব্যক্তিগতভাৱে ভয় বা উদ্বিগ্নতাৰ অনুভৱ কৰাৰ কথা কিন্তু কেতিয়াও মনত নপৰে সেই অভিজ্ঞতা মোৰ নাই তথাপিতো কাৰোবাৰ যদি এনে হয় তো এই সমস্যা কেনেকৈ অতিক্ৰম কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন হৈছে গতিকে মই ভাবোঁ দৰ্শকৰ সন্মুখত আমি গীত পৰিৱেশন বা বক্তব্য প্ৰদান কৰিবলৈ যাওঁতে আমি প্ৰথমতে আমি যি লক্ষ্য উদ্দেশ্য লৈ আমি মঞ্চত উঠিছোঁ দৰ্শকৰ সন্মুখত আমি গীত পৰিৱেশন বা বক্তব্য প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আমি কেতিয়াও ভয় বা উদ্বিগ্ন হ'ব নেলাগে আমি যেনেধৰণে মানুহৰ লগত কথা বতৰা পাতোঁ যেনেধৰণে মানুহৰ লগত ঘূৰা ফুৰা কৰোঁ মনত শংকা আঁতৰাই আমি সকলোৱে একেখন নাৱৰে যাত্ৰী বুলি ভাবি আৰু আটাইতকৈ মই বেছি কথা জানো বা বেছি ভালকৈ গান গাব পাৰোঁ বুলি যদি মনতে অনুভৱ কৰি মই গাওঁ বা কথা কওঁ তেতিয়া নিশ্চিতভাৱে এই সমস্যা অতিক্ৰম কৰিব পৰা যাব